বৰ্তমান সময়ত বিদ্যালয়বিলাকো এনে সুবিধা দিয়া হৈছে যদিও কাম কৰাৰ কাৰণে কিন্তু শিশুসকলে ঘৰখনৰ পৰাই প্ৰথম এই কাম শিকা আৰম্ভ কৰে তেনেধৰণে কাঠৰ কাম আদি তেওঁলোকৰ পিতৃ আদি বা বিভিন্ন ঠাইত দেখি দেখি তেওঁলোকে এনেধৰণৰ কাম কৰিবলৈ পাৰে ঠিক তেনেদৰে আটাৰ মিল আমাৰ ঘৰৰ কাষতে আছে সেই খুৰাজনে আনৰ পৰা দেখি শিকা আৰু হাঁহ কুকুৰা আদি পালন কৰে থাকে ঘৰতেই এই হাঁহ কুকুৰা পালন কৰা আদি ব্যৱস্থা আছে প্ৰথমতে হাঁহ হাঁহকেইটা ৰাতিপুৱা খুলি দানা পানী আদি সময়ে সময়ে যোগান ধৰিব লাগে আৰু তেওঁলোকক বিভিন্ন ধৰণৰ খাদ্য দিব লাগে যাতে তেওঁলোকৰ শৰীৰ বৃদ্ধি হয় আৰু এই হাঁহ কুকুৰা পালন কৰিয়েই বহুতো মানুহে নিজৰ জীৱিকা আৰম্ভ কৰি আছে সেই সেই তেওঁলোকৰ শিশুসকলে প্ৰথম ঘৰখনৰ পৰাই এনেধৰণৰ বহুত ধৰণৰ শিক্ষা লাভ কৰে আজিকালি বিদ্যালয়সমূহত বাৰু ইয়াৰ গুৰুত্ব দিয়া হৈছে বিভিন্ন দিশত কেৱল পঢ়াৰ ক্ষেত্ৰতে নহয় লিখা পঢ়াৰ ক্ষেত্ৰতে নহয় বিভিন্ন দিশত ল'ৰা ছোৱালীসকলক আগ্ৰহী কৰি তুলিছে আগ্ৰহী কৰি তুলিছে তেওঁলোকে ঘৰৰ বিভিন্নজনৰ পৰা দেখি দেখি বিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি শিক্ষা লাভ কৰি এনেধৰণৰ বিভিন্ন কামত অগ্ৰগতি লাভ কৰিছে